হেল্ল' অঁ হেল্ল' কওক অঁ আপোনালাক ক'ৰ পৰা আহিছে অঁ তিনিচুকীয়া আপোনালোকে টিলিঙা মন্দিৰলৈ যাব পাৰিব গুইজান ৰিচৰ্ট আছে তালে যাব পাৰিব তাৰপৰা চাহ বাগিচা বিভিন্ন ব্ৰিটিছৰ দিনৰ চাহ বাগিচা ভ্ৰমণ কৰিব পাৰিব গল্ফ ক্লাব আছে সেইখিনি কৰিব পাৰিব তিনিচুকীয়ালৈ আহি পেলাই টুৰিষ্ট লজো আছে বিভিন্ন হোটেল আছে হোটেলত থাকি পেলাই আপোনালোকৰ এই পাৰিব হোটেলৰ পাৰ নাইট হিচাপে আপোনাৰ হয় পৰিয়ালৰ হৈ ফেমিলি হিচাপে ল'ব পাৰে ডাবল ৰুম চিংগল ৰুম আৰু আপোনাৰ তাৰপিছত এখন টেক্সি লৈ পেলাই আপোনালোকে অহা যোৱা কৰিব পাৰিব তালৈ আপোনালোকে চিন্তা নকৰিব টেক্সি পাৰ ডে' টু থাউজেণ্ডকৈ হয় আপোনালোক তিনিচুকীয়া আহি পেলাই ফোন মাৰি দিলে হৈ গ'ল অঁ